হাঁহ কুকুৰা আমি সৰু হাঁহ কুকুৰা কিনি আনো হাঁহ কুকুৰা সৰু কিনি আনি আকৌ সেয়া ডাঙৰ কৰোঁ ডাঙৰ হোৱাৰ পিছত আৰু সেইখিনি ডাঙৰ কৰিবলৈ দানা আমি কিনিবলগীয়া হয় দানা কিনোঁতে খৰচা হয় তাৰপিছত আৰু হাঁহ কুকুৰা নানাৰ আগতে আমি প্ৰথমে আমি গড়াল বনাও গড়াল বনাবলৈও আমাৰ খৰচা আছে খৰচা হয় তাৰপিছতে দানাটো খৰচা হয় আৰু যদি হাঁহ কুকুৰা বেমাৰ হয় তেতিয়া আমি ভেকচিন দিয়াও দৰব খুৱাও সেইটোতো খৰচা আছে তাৰপিছতে আকৌ যদি হাঁহ কুকুৰা ডাঙৰ হয় হাহঁ কুকুৰা জাঙৰ হৈ কণী পাৰিলে আমি কণী বিক্ৰী কৰিও পইচা পাওঁ আৰু পোৱালিও বিকো পোৱালি বিকিলেও পইচা পাওঁ তাৰপিছতে আকৌ ডাঙৰ কৰিও বিকো আমাৰ ওচৰত মানুহ এজন আছে হোলচে'লত হাঁহ কুকুৰা নিয়ে তেখেতে বহুত জেগাত ছাপ্লাই কৰে তেখেতে আমাৰ পৰা হোলছে'লতে নিয়ে বিক্ৰী কৰে আৰু হাঁহ কুকুৰাখিনি আমি ঘৰতো ব্যৱহাৰ কৰোঁ কেতিয়াব মন গ'লে খাওঁ বিকোও বিকিলে আমি তাৰেপৰা লাভখিনি পাওঁ আৰু লাভ আৰু খৰচা আমি তেতিয়াই বিকাৰ পিছত আমি যোগ কৰি চাওঁ কিমান আছে কিমান গ'ল খৰচা হ'ল সেইখিনি আমি হিচাপ কৰি উলিয়াও